পেছাদাৰী খেলুৱৈসকল সমাজৰ আদৰ্শ হ'ব পাৰে বুলি মই ভাবোঁ কাৰণ সমাজৰ সৰু ল'ৰা ছোৱালীবিলাক উঠি অহা যুৱ প্ৰজন্মক পেছাদাৰী খেলুৱৈসকলে শিক্ষা খেলৰ শিক্ষা দিব পাৰে আৰু আনুষ্ঠানিকভাৱে শিক্ষা খেলৰ অনুষ্ঠান পাতি শিক্ষা সৰু ল'ৰা ছোৱালীবিলাকক উঠি অহা যুৱ প্ৰজন্মক শিক্ষা দিব পাৰে খেলাৰবিলাৰপৰা খেল ধেমালি কৰিলে মানুহৰ মন সুস্বাস্থ্যৱান হ'ব পাৰে আৰু সুস্বাস্থ্যৱান হ'লে স্বাস্থ্য ভালে থাকিলেহে খেল ধেমালি কৰিব পাৰিব আৰু তেওঁলোকৰ পেছাদাৰী খেলুৱৈসকলে ভাল ভাল ভাল আদৰ্শ দিবলৈ পাৰিব আৰু সেই আদৰ্শৰপৰা সৰু উঠি অহা যুৱ প্ৰ্ৰজন্মক শিক্ষা দিব পাৰিব আৰু তেওঁলোকে ভাল অনুষ্ঠানৰপৰা পেছাদাৰী খেলুৱৈসকলে আনুষ্ঠানিক আনুষ্ঠানিক শিক্ষা দি ভালকৈ খেলা ধূলা কৰাত সহায় কৰিব খেলা ধূলাত সহায় কৰিব খেলিলে মানুহৰ মন আৰু বুদ্ধিৰ বিকাশ শাৰীৰিক শৰীৰ ভালে থাকে শৰীৰ ভালে থাকিলেহে মানুহৰ মন ভালে থাকিব সেইটো কাৰণে খেল ধেমালি অতি প্ৰয়োজন আৰু শিক্ষা পেছাদাৰী খেলুৱৈসকলে ভাল ভাল ভাল ভাল আদৰ্শ দি খেলৰ বিভিন্ন ধৰণৰ দৌৰ মৰা দৌৰ লং জাম্প হাই জাম্প এনেকুৱাবিলাকৰ প্ৰশিক্ষণ দিব লাগে সেই প্ৰশিক্ষণৰপৰা উঠি অহা যুৱ প্ৰজন্মৰ বহুত উন্নতি সাধন হ'ব আৰু বিভিন্ন ধৰণৰ খেল আছে সামাজিকভাৱে ভিতৰৰতো খেলিব পাৰে আৰু বাহিৰতো খেলাব পাৰে কিছুমান খেলে মানুহৰ মন বিকাশ কৰে মনবিলাক ভালে ৰাখে মনৰ বুদ্ধিৰ বিকাশ কৰায় আৰু কিছুমান খেলে শাৰীৰিকভাৱে কাম সুস্থ সৱল কৰি ৰাখে খেলিলে মানুহৰ মন বুদ্ধি বিকাশ হয় আৰু সেই বিকাশৰ ফলত সুস্বাস্থ্যৱান হয় সুস্বাস্থ্যৱান হ'লে মানুহৰ কাম বন কৰিবলৈ মন যায় সেই আদৰ্শ খেলৰ বিভিন্ন সেই পেছাদাৰী খেলুৱৈসকলে সেই আদৰ্শ উঠি অহা যুৱ প্ৰ্ৰজন্মক দিব পাৰে আৰু সমাজত সেই খেলৰপৰা যে যি মানুহৰ যে খেল খেলিলে মানুহৰ কিমান মানে উপকৃত হয় মানে হেল্থটো মানুহৰ মানে শাৰীৰিকটো শৰীৰটো কিমান সুস্থ সবল হৈ থাকে সেই বিষয়ে মানে ক'ব লাগে সেই বিষয়ে পেছাদাৰী খেলুৱৈসকলে ক'ব লাগে আৰু সমাজত সকলো সমাজতে মানে সেইটো কথা বিকাশ কৰিব লাগে সমাজক বিকাশ কৰিলেহে ধৰি লওক স্বাস্থ্যৱান হ'ব পাৰে খেল খেলিব লাগে সৰুতে খেলা খেলে মানুহৰ বৌদ্ধিক বিকাশ মনৰ বৌদ্ধিক বিকাশ আদিবিলাক সুস্বাস্থ্যৱান হয় আৰু ভাল হয় সেই বুদ্ধিবোৰ বুদ্ধিৰ বিকাশ হয় সেইটো কাৰণে পেছাদাৰী খেলুৱৈসকল আমাৰ বাবে আদৰ্শবান হয় আৰু আমি সেই খেলৰপৰা সমাজৰ উন্নতি সাধন কৰিব পাৰোঁ আৰু সেই উন্নতি কৰি সমাজত উন্নতি সকলো কৰিব পাৰি